ডাষ্টবিন হ'ল আমাক দৈনন্দিন প্ৰয়োজনীয় এক সামগ্ৰী ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ আগলৈকে আমাক ডাষ্টবিনৰ প্ৰয়োজন হয় এখন ঘৰত ডাষ্টবিনৰ প্ৰয়োজন অফিচ স্কুল দোকান পোহৰ ৰাস্তা পদূলি সকলোতে আমাক ডাষ্টবিনৰ প্ৰয়োজন হয় কিয়নো আমি দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ পৰা এনে কিছুমান আৱৰ্জনা বা জাবৰ জোঁথৰ সৃষ্টি হয় যিবোৰ পেলাবৰ বাবে আমাক ডাষ্টবিনৰ প্ৰয়োজন হয় আমি যেতিয়া ডাষ্টবিনত জাবৰ জোঁথৰ পেলাওঁ সেই ডাষ্টবিনৰ পৰা আমি উচিত স্থানত জাবৰ জোঁথৰসমূহ পেলাব পাৰো যদিহে আমি ডাষ্টবিন ব্যৱহাৰ নকৰো সেই আৱৰ্জনা বা জাবৰ জোঁথৰবোৰ ৰাস্তাই পদূলিয়ে পেলাই থৈ আহোঁ তেতিয়া তাৰপৰা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰদূষণ হ'ব পাৰে হয়তো তাৰপৰা কেতিয়াবা বেমাৰ আজাৰৰো সৃষ্টি হ'ব পাৰে আমি দেখো যে বহু লোকে ডাষ্টবিন ব্যৱহাৰ নকৰে ঘৰৰ জাবৰ জোঁথৰবোৰ ৰাস্তা পদূলিতে নাইবা খাল নলা নৰ্দমা আদিতে পেলাই দিয়ে তেনে কৰা উচিত নহয় আমি শিক্ষিত সমাজে ডাষ্টবিনৰ ব্যৱহাৰ শিকিব লাগে লগতে আন দহজনকো আমি ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ কোৱা উচিত বহুলোকে ডাষ্টবিনক ঘিণ কৰে আছলতে ডাষ্টবিনক ঘিণ কৰাৰ প্ৰয়োজন নাথাকে ডাষ্টবিনে আমাক সমাজখনক চফা কৰি ৰখাৰ লগতে আমাৰ ঘৰখনক চফা কৰি ৰাখে প্ৰদূক্ষণমুক্ত কৰি তুলে সমাজখন লগতে স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰপৰা আমি ডাষ্টবিন ব্যৱহাৰ কৰিয়ে বাচিব পাৰো গতিকে সকলোৱে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু আন দহজনকো ব্যৱহাৰ কৰিবলৈ শিকাওক